অ লেটেকু পুখুৰীলৈ হ'ব পাঁচ ছয় কিলোমিটাৰমান হ'ব অ অ লেটেকু আচ্ছা আচ্ছা লেটেকু পুখুৰী লেখা লিখি আছা মানে তুমি আচ্ছা

অ পাৰিবা পাৰিবা তুমি দেওবাৰ মানে কেতিয়া মানে আহিম বুলি ভাবিছা বাৰু মানে তুমি কেতিয়ালৈকে আছা আকৌ গুৱাহাটী গুচি যাবা নেকি

অ অ দেওবাৰ মানে আহা আৰু

আমি তুমি ইয়ালৈকে আহিলেই হ'ল এই আমাৰ কলেজৰ ওচৰৰলৈকে তাৰপৰা বাকীখিনি মই তোমাক স্কুটিয়েদি লৈ গুচি যাম বেছি নপৰে ভাড়া ষাঠি সত্তৰ টকামান পৰিব চাগৈ আমাৰ ইয়াৰলৈকে ইয়ালৈকে বাকী ভালে আছা লেখাটো এনেই তুমি কেতিয়াৰপৰা কৰি আছা এইটো ওপৰত কাম মানে তোমাৰ কিবা পি এইচ ডিত লাগে নেকি আচ্ছা মাধৱদেৱৰ ওপৰত ন' ঠিক আছে বাৰু আহিবা তুমি দেওবাৰে নটা মান বজাত আহিবা মোক ফোন এটা কৰিবা অহাৰ আগত লখিমপুৰৰ পৰা ওলোৱাৰ আগতে ঠিক আছে ঠিক আছে